লখিমপুৰ জিলাত উদযাপন কৰা মূল সাংস্কৃতিক উৎসৱসমূহৰ ভিতৰত বিহুৱে আমাৰ প্ৰধান বিহু আমাৰ তিনিটা বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু ইয়াৰোপৰিও দীপাৱলী আৰু হোলীও আমি পালন কৰোঁ বহাগ বিহু হৈছে আমাৰ প্ৰধান বিহু বুলিয়ে আমি ধৰোঁ কিয়নো বহাগ মাহটো গোটেই বিহু হিচাপেই আমি ৰং ৰহইচ কৰি থাকোঁ বহাগ বিহু চ'ত মাহত শেষৰ দিনটোক আমি গৰু বিহু বুলি পালন কৰোঁ গৰু বিহু দিনা আমি ৰাতিপুৱাই ঘৰ দুৱাৰ চাফা কৰি গৰু মাহ হালধিয়ে নোৱাই গা ধোৱাই সিহঁতক চৰিবলৈ পঠাই দিওঁ আকৌ গধূলি সিহঁতক ঘৰলৈ আনি জাক দিওঁ আৰু নতুন পঘাৰে বান্ধি পুঠি মাছৰ পানীয়ে খুৰাকেইটা ধোৱাই সিহঁতক পিঠা পনা খুৱাওঁ পুঠি মাছৰ ধোওৱা পানীৰে সিহঁতক খুৰা ধোৱালে বোলে খুৰা নেফাটে সেইটো আমাৰ পৰম্পৰা সেই কাৰণে আমি সেইখিনি কৰোঁ ইয়াৰ পাছত আহিলে মানুহৰ বিহু বহাগৰ এক তাৰিখটো আমি মানুহ বিহু বুলি পালন কৰোঁ সেইদিনাও ৰাতিপুৱাই গা পা ধুই ডাঙৰক সেৱা কৰি নতুন কাপোৰ কানি পিন্ধি জা জলপান খাই ইফালে সিফালে ফুৰিবলে ওলাই যায় আৰু সেইদিনাৰ পৰাই আমাৰ বহাগ আমাৰ পৰম্পৰা আমি হুঁচৰি আৰম্ভ কৰে এই হুঁচৰি বিহু আমাৰ সাদিনলৈকে পালন কৰি থাকে এই হুঁচৰি বিহু প্ৰত্যেক ঘৰে ঘৰে ল'ৰা ছোৱালীবিলাকে হওক ডাঙৰে হওক প্ৰত্যেক ঘৰতে বিহু মাৰিবই আৰু মৰাটো আমাৰ পৰম্পৰা কোনোবা এঘৰ মানুহক এৰি থৈ যাব গ'লেও নহ'ব প্ৰত্যেক ঘৰতে মাৰিবই লাগিব আমাৰ পৰম্পৰা কোনোবা এঘৰত যদি কেনেবাকে থাকি যায় আকৌ ঘূৰি আহি মাৰি বিহু মাৰিবই লাগিব সেই সেই ঘৰত নহ'লে আমাৰ এই পৰম্পৰা ৰক্ষা নপৰিব আৰু যি ঘৰ মানুহত প্ৰথম বিহু জাক আৰম্ভ কৰে সেই সাত দিনৰ ভিতৰত যেতিয়া বিহু জাক শেষ হ'ব আকৌ সেই প্ৰথম আৰম্ভ হোৱা মানুহ ঘৰতে এটা প্ৰীতি ভোজ সেই মানুহ ঘৰে দিয়ে তাৰমানে ৰাইজক এই প্ৰীতি ভোজ খাই আমাৰ সেইদিনাৰ পৰা আকৌ বিহু শেষ হয় আৰু কিন্তু বিহুটো গোটেই মাহটোৱে আমাৰ পালন কৰি থকাই হয় এইটো বহাগ বিহুটো ৰঙালী বিহু বুলি সেই কাৰণে কৈছে গোটেই মাহটোৱে তাৰমানে ৰং ৰহইচ কৰি ল'ৰা ছোৱালী হওক ডাঙৰ হওক ফূৰ্তি ফাৰ্তা কৰি আমাৰ দিন মাহটো যোৱায় আজিকালি আকৌ এই বিহু মঞ্চলৈও গুচি গ'ল মঞ্চতো এয়া আমাৰ উদযাপন কৰে তেনেকে বহাগী মেলা পাতে বহাগী বিদায় পাতে এনেকে ডাঙৰ ডাঙৰকে ইয়াত ল'ৰা ছোৱালী বিলাকে প্ৰতিযোগিতা কৰে বিহু নাচে আজি এইখিনিৰ উপৰিও বিশ্ব দৰবাৰো পাইছেগে আমাৰ অসমীয়া বিহুটো সেই কাৰণে আমি অসমীয়া এই বিহু আমি পৰাম্প পৰম্পৰা ৰক্ষা কৰি আহিছোঁ আৰু ৰক্ষা কৰি থাকিবই লাগিব ইয়াৰ পাছতে হ'ল কাতি বিহু কাতি বিহুক আমি সদ্যহতে কঙালি বিহু বুলিয়ে কওঁ কাৰণ এই কাতি বিহুটোত মানুহৰ প্ৰায় অভাৱ হৈ পৰে ভঁৰালত ধান চান তেনেকে নাইকিয়াই হয় চব ফালৰ পৰা তাৰমানে কঙালি আৰু তথাপিতো কঙালি হ'লেও তাৰমানে বিহুটো নপতাকে নেথাকে জা জলপান খুন্দাৰ পা ধৰি কম কমকে হ'লেও তাৰমানে আমি এইখিনি যোগাৰ কৰোঁ আৰু বেছিকৈ নোৱাৰিলেও আৰু সেইদিনাখনি আমি কাতি বিহু দিনাখনি চাকি দিওঁ তুলসীৰ তলত প্ৰসাদ দিওঁ আকৌ গধূলি আকৌ ঘৰত চাৰিওফালে চাকি জ্বলাওঁ আমাৰ পৰম্পৰা পথাৰতো চাকি দিওঁগে আই লক্ষ্ণীক ঘৰলে আহিবলে তাৰমানে ভালদৰে যাতে আই লখিমী ঘৰ ভঁৰালত সোমাইহি তেনেকে কৰি চাকি তাকি দিয়েহি ঘৰত মুঠতে গোটেই ঘৰটো সেইদিনাখনি একদম পোহৰ হৈ থাকে আৰু প্ৰত্যেক ঘৰতে আমাৰ সেয়া হ'ল আমাৰ কাতি বিহু আৰু মাঘ বিহু মাঘ বিহু হ'ল ভোগালী বিহু ইয়াক মুঠতে অকল খোৱাহে বুলিয়ে কোৱা হয় আৰু ভোগ কৰা কাৰণ কাতি বিহুৰ পৰা সেইবোৰ চব ধান চান চপাই কৰি মানুহে চবফালৰ পা চব বস্তু গোটাই মানে ভঁৰালত ৰাখে আৰু তাৰ পৰা আৰু পুহ মাহৰ শেষৰ দিনা আমাৰ হেৰি কি বুলি কয় মেজি জ্বলোৱা হয় আৰু পিঠা পনা মুঠতে সেইদিনাখনি খোৱা বস্তু উভৈনদীকে আমাৰ ৰাইজে তাৰমানে যোগাৰ কৰে আৰু মাঘ বিহুত কাতি বিহুত কম হ'লেও তাৰমানে বহাগ বিহুত কম নহয় আৰু চবৰে ঘৰত বেছিয়ে থাকে কমকে কোনেও নবনায় তা পা আমি মেজিৰ জুই জ্বলাই আমাৰ সেইদিনাখনি মাছ মাংস যোনে যিমান পাৰে আৰু তাৰমানে চব গোটাই আৰু সেইবিলাক খানা খাই আকৌ ভেলা ঘৰ সাজে ল'ৰা ছোৱালীবিলাকে সেই ভেলা ঘৰ ৰখিব আৰু ফূৰ্তিতে কোনোবাই কাৰোবাৰ বাৰীত আলু খানিব কিবা তেনেকে ফূৰ্তি আৰু সেইটো চোৰ বুলি নহয় তাৰমানে ফূৰ্তি কৰে তাৰ সেইখিনি কৰা উপৰিও আকৌ আমি যেতিয়া মহিলাসকলে পিঠা পুৰি থাকোঁ আহি ৰাতি আকৌ প্ৰত্যেক ঘৰে ঘৰে পিঠা খুন্দি পুৰাৰ পৰা আকৌ চান্দা তুলি নিয়ে তাৰমানে পিঠা নিয়ে কাৰণ মেজি তলত সিহঁতে ৰাতিটো থাকিব যে তাত সেয়া খাই কৰি ফূৰ্তি কৰি থাকে আৰু ৰাতিপুৱা তেনেকে সোনকালে সোনকালে উঠি আকৌ সেয়া মেজি জ্বলাই ভেলাঘৰ জ্বলাই মেলি আৰু চব ঘৰাঘৰি গৈ আকৌ সেই মাঘ বিহুত এক তাৰিখৰ দিনাখন ঠিক তেনেকে ডাঙৰ সেৱা কৰা সৎকাৰ কৰি জা জলপান খাই ফুৰিবলে ইফাল সিফাল যায় আৰু এইখিনিয়ে আমাৰ মাঘ বিহু আৰু চৰ্টকে কৈছোঁ আৰু